কি কৰিছা মই এনেই আছোঁ ভালনে তোমাৰ অঁ মোৰো ভালেই আৰু খোৱা বোৱা কৰিলা অঁ আমাৰ এতিয়া যে পৰিৱেশত যে হুলস্থুল হয় ধৰা তোমাৰ কেতিয়াবা মদ পানী খাই বা যিকোনো বাকী খবৰ খাতি ভালেই আৰু অঁ এইটো মানে অঁ আমি ডিচকাছ অঁ আমি মানে এইটো আলোচনা কৰিব লাগে এইটো টপিকৰ ওপৰত আমি মানে এই যে সমস্যাবোৰ হৈ থাকে ধৰা যিকোনো কাজিয়া হয় মানুহৰ মাজত আৰু মদ ভাং খাই হুলস্থুল হয় এইবিলাক যে সমস্যাবিলাক আমি কেনেকে ধৰা সমাধান কৰিব পাৰোঁ আমাৰ চৌপাশত হৈ থকা সমস্যাবোৰ তুমি কোৱাচোন আমি আমি এতিয়াতো সমাধান কৰিব লাগিব হয় হয় হয় ময়ো তাকেই ভাবিছোঁ গাঁৱত এখন তোমাৰ সভা পাতি সকলো মানুহকে মাতি আমি সজাগ হ'ব লাগিব যে এই হুলস্থুলবোৰ কেনেকৈ আমি কমাব লাগিব সমস্যা সমাধান কৰিব লাগিব উঠি অহা নতুন প্ৰজন্মইটো এইবিলাক দেখিলে পিছলৈও সিহঁতে তেনেকুৱা হ'ব নহ্ আমি গাঁৱৰ মানুহক বুজাব লাগিব যে এনেকৈ আমি মানে এনেকুৱা পৰিৱেশ অলপ কম কৰিব লাগিব ধৰা মদ ভাং খালে তেওঁলোকক সেইবোৰ খাবৰ কাৰণে বাধা দিব লাগিব আৰু যাতে ইজনে সিজনৰ মাজত কাজিয়া পেচাল কৰিব নালাগে তেওঁলোকে যাতে সকলোৱে মিলা প্ৰীতিৰে থাকে গাঁৱত মানে পৰিৱেশত আমাৰ অঞ্চলটোত এইবিলাক কথা আমি তেওঁলোকক ভালদৰে মানে এখন সভা পাতি তাত বুজাই দিব লাগিব আৰু বুজাই পিনে তেওঁলোকক ক'ব লাগিব যে আমি যাতে এনেকুৱা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি নকৰোঁ আৰু এইবিলাক আমি সমাধান কেনেকৈ কৰিব লাগিব বাৰু এই সমাধানটো তেনেকৈ কৰিব লাগিব চাগি তুমি কি বুলি ভাবা

অঁ হেল্ল' শুনিছা অঁ মই শুনি আছোঁ কোৱা অঁ তাৰপাছত আৰু কেনেকুৱা ধৰণৰ কৰিব লাগিব মই ভাবোঁ তুমি কোৱা কথাটো সঠিক বুলিয়ে ভাবো আৰু আমি সকলো মানুহকে গোটায়ে আমি সভাখন তেনেহ'লে দেওবাৰ দিন এটাতে আমি ঠিক কৰিম আৰু সকলো মানুহক ৰাইজক গোট খুৱাই আমি এই কথাবিলাক আলোচনা কৰিম আৰু সেই সমস্যাবিলাক আমি অতি সোনকালে সমাধান কৰিব লাগিব তেতিয়াহে আমি যাতে উপকৃত হওঁ আৰু নৱ নৱপ্ৰজন্মইও অলপ উপকৃত হয়

মইও তাকি ভাবোঁ আমি এই সুৰা বিপণীসমূহ ঘৰে ঘৰে গৈ মানুহক ক'ব লাগিব যে এইবিলাক বন্ধ কৰক আৰু এইবিলাক মাদক দ্ৰব্য বন্ধ কৰিলেহে আমাৰ সমাজখন ভালদৰে বা আমাৰ চৌপাশটো ভালদৰে চলিব সেইবাবে আমি মানে গাঁৱৰ মানুহবিলাকক প্ৰত্যেককে বুজাই ক'ব লাগিব যে এইবিলাক বস্তু যাতে আমাৰ পৰিৱেশত থাকিব নালাগিব হয়নে নহয় বাৰু কথাটো

অঁ এইটো ওপৰতে মই কথাটো ক'ব বিচাৰিছিলোঁ আপুনি এতিয়া মুঠতে দেওবাৰ দিন এটাত বিচাৰি আমি গাঁৱৰ সভা গাঁৱৰ সভা গঠন কৰিব লাগিব আৰু তাত দুই এজন গণ্যমান্য ব্যক্তিক মাতি আমি সভাখন পাতি সকলোবিলাক কথা আলোচনা কৰাটো ভাল হ'বনে আৰু আলোচনা কৰি মেলি আমি যাতে আমাৰ পৰিৱেশটো ভাল কৰিব পাৰোঁ তাৰেই কথা ক'ব লাগিব আৰু কেনেকৈ যাতে সমস্যাবিলাক সমাধান হয় অতি সোনকালে তাকেই মানে আমি ক'ব লাগিব অঁ তেনেহ'লে আমি অহা দেওবাৰে আমি সভা পাতি মানে এইবিলাক সজাগ হ'ব লাগিব আৰু অঁ

অঁ আমি দিনৰ এঘাৰমান বজাৰ পৰাই সভাখন আৰম্ভ কৰিম তেতিয়াহে সকলোবিলাক মানুহ আহিব পাৰিব আৰু দে দেওবাৰে সকলোবিলাক মানুহ ঘৰতে থাকে যিহেতু আমি সেইদিনাখনেই সভাখন পাতি আমি এই সমস্যাটোৰ ওপৰত আলোচনা কৰি সমস্যা কেনেকৈ সমাধান কৰিব পাৰি সকলো ৰাইজক জনাব লাগিব আৰু তেতিয়া মানে আমাৰ চৌপাশত কোনো ধৰণৰ এনেকুৱা হুলস্থলীয়া পৰিৱেশ নহয় ঠিক আছে বাৰু এতিয়া ৰাখিছোঁ দিয়া দেওবাৰে লগ পাম